হয় এতিয়া চাবলৈ গ'লে দেশ এখনত হাজাৰ হাজাৰ শ শ গাঁও থাকে শ শ নগৰো আছে যদিও অতি প্ৰাচীন কালত গাঁও বা নগৰ বুলি একোৱেই নাছিল তেতিয়া মানুহে গছৰ বাকলি পৰ্বতৰ গুহাত বাস কৰিছিল আৰু ফল মূল মাছ মাংস এইবোৰ খাই জীৱন ধাৰণ কৰিছিল এনেদৰে বহুত দিন যোৱাৰ পিছত তেওঁলোকে পশু মান পুহি মনা পোহমনা হয় আৰু পশুপালন বিদ্যা আৰম্ভ কৰিছিল আৰু তেওঁলোকে অঘৰীৰ হিচাপে জীৱন যাপন নকৰি একোখন সমাজ পাতি বাস কৰিছিল আৰু তেনেদৰে স্থায়ীভাৱে বাস কৰিবলৈ লওঁতে গাঁৱৰ সৃষ্টি হৈছিল কালক্ৰমত ওচৰা ওচৰিকৈ বাস কৰা মানুহৰ মাজত যোগাযোগ বৃদ্ধি হৈছিল তেওঁলোকে সাময়িক সুবিধা নিৰাপত্তা আৰু সমাজৰ সু পৰিচালনাৰ বাবে শাসন ব্যৱস্থা পৰিৱৰ্তন কৰিছিল শাসনৰ কেন্দ্ৰস্থানবোৰত ৰজা মন্ত্ৰী বিষয়া সৈন্য সামন্ত সেইবোৰ থকা কাৰণে জম জনসমাৱেশ হ'বলৈ আৰম্ভ কৰিলে মানুহে য'ত সুবিধা পায় সেইফালেইতো ধাপলি মেলিব মানুহৰ মনত ধৰ্মৰ ভাৱ সৃষ্টি হোৱাৰ ফলত কিছুমান ধৰ্মৰো প্ৰৱৰ্তন হ'ল আৰু লগতে ঠায়ে ঠায়ে মঠ মন্দিৰো স্থাপিত হ'ল তেনেদৰে ঠা সেইবোৰ ঠাই স্থানত জন সমাৱেশ হ'বলৈ ধৰিলে জন সমাৱেশ বেছি হোৱাত শিল্প উদ্যোগ এইবোৰো স্থাপিত হ'ল আৰু তেনেদৰে বেহা বেপাৰ এইবোৰো এইবোৰো সুবিধা আহি গ'ল আৰু তেনেদৰে প্ৰসাৰিতও হ'ল আৰু সেই যিবিলাকত বে বেহা বেপাৰ শিল্প উদ্যোগ এইবিলাক খুব বেছি সুবিধা হ'ল তাতে তাতে দেখা গ'ল আপোনাৰ নগৰ সৃষ্টি হোৱা সেইবোৰত যাতায়তৰ সুবিধাৰ কাৰণে বাট পথৰ নিৰ্মাণ কৰা হ'ল এনেদৰে তেনে ঠাইবিলাকত নগৰ গঢ়ি উঠিল এইদৰে মানুহৰ বস বসবাসৰ ৰীতি ৰীতি নীতি জীৱন ধাৰণৰ পদ্ধতি আদিৰ পৰিৱৰ্তনৰ ফলত গাঁৱৰ সৃষ্টি হ'ল আৰু মানুহৰ বুদ্ধি বৃত্তি সভ্যতা আদিৰ অগ্ৰগতিৰ ফলত নিজৰ সুবিধাৰ বাবে তেওঁলোকে নগৰ স্থাপন কৰিলে এইবাবে গাঁৱৰ সৃষ্টি কৰে ভগৱানে আৰু মানুহে স্থা নগৰ স্থাপন কৰে বুলি কোৱা হয় আমাৰ অসমীয়াত কথা আছে এতিয়া গাঁৱৰ সুবিধাবোৰ সুবিধা আছে অসুবিধাও আছে সেইবোৰ চাবলৈ গ'লে প্ৰথম সুবিধা কৈছোঁ যে গাঁৱৰ পৰিৱেশ শান্ত গাঁৱলীয়া জীৱন ধাৰণৰ মানো উচ্চ নহয় তাত বিলাসীতা কম সেইকাৰণে হয়তো গাঁৱত মানুহে কম খৰচতে জীৱন নিৰ্বাহ কৰিব পাৰে সাধাৰণতে গাঁৱৰ লোকসকল সৰল সহজ সৰল তেওঁলোকৰ মাজত ভাতৃত্ব সহযোগিতা আদিৰ অভাৱ নাই এজনৰ কিবা বিপদ হ'লেই তেওঁক উদ্ধাৰ কৰিবলৈ সকলোৱে উঠি পৰি লাগে আৰু এইবোৰৰ থাকে যদিও কিছুমান অসুবিধাও দেখা যায় যেনেকৈ শিক্ষাৰ ক্ষেত্ৰত গাঁৱত শিক্ষাৰ সুবিধা কম উচ্চ শিক্ষাৰ কথাই নাই বহুত গাঁৱততো প্ৰাথমিক শিক্ষাৰে সুবিধা নাথাকে শিক্ষা লাভৰ অৰ্থে দূৰলৈ যাবলগীয়া হোৱাৰ বাবে কিছুমান গাঁৱলীয়া ল'ৰা ছোৱালী শিক্ষা লাভ কৰিবই নোৱাৰে আৰু সেইটো সেইটো আমি নগৰত সুবিধা দেখা পাইছোঁ স্কুল কলেজ আদি সকলো ৰকমৰ শিক্ষানুষ্ঠান থাকে বাবে নগৰৰ ল'ৰা ছোৱালীবিলাকে ঘৰৰ পৰাই অহা যোৱা কৰি শিক্ষা লাভ কৰিব পাৰে নগৰৰ লোকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীক ৰুচি সামৰ্থ্য বুদ্ধি বৃত্তি অনুসৰি শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব পাৰে চিকিৎসা হাস্পতাল ফাৰ্মাচী আদি থকাৰ বাবে নগৰত চিকিৎসাৰ বৰ সুবিধা আলি পদূলি পায়খানা নৰ নৰা নলা নৰ্দমা আদিৰ ভাল ব্যৱস্থা থকাৰ উপৰি নগৰত স্বাস্থ্য ৰক্ষাৰ অন্যান্য সুবিধাও আছে সেই এইবোৰক দেখি এইবোৰ চায়েই মানুহবোৰ গাঁৱৰ পৰা নগৰমুখী হৈছে আৰু গাঁৱত এতিয়া বহুখিনি উন্নত হৈছে যদিও আৰু বহুখিনি বাকীও আছে এইখিনিয়েই মোৰ ক'বলগীয়া আছিলে